হেল্ল' হেল্ল' অ' মই এই ধেমাজি পৰা কৈছিলোঁ অ' হেৰি আকৌ আপুনি কিবা সূতা কাটে বোলে অ' আপুনি অ' আপুনি সূতা হেৰি কি মেচিনত কাটে নে হেৰি কিহত কাটে বাৰু মেচিনত কাটে অ' আপুনি সূতাবিলাক আপুনি সূতা অ' তাৰপিছত আৰু আপুনি সূতা ক'ৰ পৰা হেৰি কৰে কি কয় বাহিৰৰ পৰা আনে নে ক এইয়া ওচৰৰে হৰিয়াৰ পৰা আনে

অ' অ' দৰকাৰ আছিল মোক লাগিছিল সূতা অলপ লাগিছিল মই তাকে জানিব বিচাৰিছোঁ সূতাটো আপোনালোকে ক'ৰ পৰা আনে তাৰপিছত আৰু ওচৰৰ পৰা আনে নে বাহিৰৰ পৰাই আনে নে সূতাটো মেচিনত কাটে নে ক'ত কাটে মই সেইটোকে মানে জানিব বিচাৰিছিলোঁ অ' অ' আপোনালোকে কি আপোনালোকে পাটৰ সূতাৰ মুগাৰ সূতাৰ চব এইবিলাক হেৰি কাটেনে অ' অ' মোক মুগা সূতা লাগিছিল বাৰু গতিকে মই আপোনা সেই তাকে জানিব বিচাৰিছিলোঁ আজি আপোনাৰ পৰা মই বহুত অ' কাপোৰ পায়নে তেনেহ'লে সূতা লোৱাতকৈ কাপোৰ ল'লেই বেছিকৈ ভাল হ'ব নেকি অ' আপোনাৰ অ' আপোনাৰ জেগা কোন জেগা বাৰু অ' তেনেহ'লে দোকানত পামনে

অ' হয় অ' ডলি অ' অ' অ' তেনেহ'লে গ'লেই পাম দোকান অ' মই যাম আৰু অ' মই যেতিয়া অ' যেতিয়া গ'লেও লগ পামেই নহয় অ' অ' ঠিক আছে বাৰু আপোনাৰ নামটো কি ডলি হয় হয় হয় হয় ঠিক আছে তেনেহ'লে আপোনাৰ পৰা মই আজি বহুত কথা জানিলোঁ

অ' অ' হয় হয় হয় ঠিক আছে বাৰু হ'ব দিয়ক ঠিক আছে ক'ত যায়